হয় মোৰ নাম মধূসুদন গোস্বামী মোৰ নামটো এইটোৱে

মই এক্স টিছাৰ বৰ্তমান মই টিছিঙৰ কামতে ব্যস্ত আছো আৰু এখন ব্যক্তিগত বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত হৈ আছো

মই জেনেৰেলী গণিত বিষয়টো পঢ়াওঁ নৱম দশম শ্ৰেণীৰ গণিত বিষয়টো মই বেছিকৈ পঢ়াওঁ

হয় আমাৰ গাঁওখনৰ নাম হৈছে এলেংগিদল এই পূব বাহজানী এই মৌজাৰ ভিতৰত অন্তৰ্গত আৰু জিলা নলবাৰী নলবাৰী জিলাৰ এখন নামজ্বলা গাঁও আমাৰ গাঁৱৰ বিভিন্ন ধৰণৰ মানে ব্যক্তি আছে চাকৰিয়াল আছে ইয়াত কৃষিজীৱি মানুহ আছে কৃষিজীৱি মানুহ বেছি সংখ্যাত বেছি হয় আৰু ব্যৱসায় আছে ইয়াত সৰু সৰু চাকৰিয়াল কিছুমান কোম্পানীত কাম কৰা বা অন্যান্য সৰু সুৰা কৰ্মত নিয়োজিত হৈ থকা মানুহ বহুত আছে আমাৰ গাঁওখনত আৰু গাঁওখনৰ মানুহ খিনিৰ মাজত ধুনীয়া মিলা প্ৰীতি আছে শান্তি সম্প্ৰীতিৰে মানুহবিলাকে বসতি কৰে আমাৰ ইয়াত বিভিন্ন ধৰ্মাৱলম্বীৰ লোক আছে যেনে হিন্দু মুছলমান বিভিন্ন ধৰণৰ লোক আছে যদিও মানুহখিনিৰ মাজত মিলা প্ৰীতি ভাতৃত্ববোধ আছে আৰু গাঁওখনক মই খুবেই ভাল পাওঁ

শিক্ষাৰ পৰিৱেশ গাঁওখনত বৰ্তমান কিছু উন্নতি উন্নত হৈছে আগতকৈ মানে আগতে বহুত ল'ৰা ছোৱালী স্কুললৈ যোৱা নাছিল আৰু আধাতে স্কুলৰ পৰা বাদ দিছিল শিক্ষা ব্যৱস্থাটো আধৰুৱা কৰি মানে বহুত ল'ৰা ছোৱালী ৰৈ গৈছিল কিন্তু এতিয়া শিক্ষাৰ মূল্য বুজা হৈছে আৰু গাঁওৰ ল'ৰা ছোৱালীবিলাকে বিদ্যালয়লৈ যোৱাৰ যিটো প্ৰৱনতা যিটো মানসিকতা সেইটো আগতকৈ যথেষ্ট বৃদ্ধি হৈছে আৰু এতিয়া শিক্ষাৰ প্ৰতি সচেতন হৈছে মানুহবিলাক বিভিন্ন ধৰণৰ মিডিয়াৰ যোগেদি মানুহবিলাক শিক্ষিত হৈছে আৰু সেইকাৰণে অভিভাৱকবিলাকেও নিজৰ ল'ৰা ছোৱালীক মানে বিদ্যালয়লৈ পঠোৱাৰ দায়িত্ব বহন কৰি এতিয়া শিক্ষাৰব্যৱস্থাটো আগতকৈ বহুখিনি উন্নত হৈছে

আমাৰ গোটেই অঞ্চলটোত যদি আমি নলবাৰীৰ আশে পাশে গোটেই অঞ্চলটোৰ কথা ক'ব যাওঁ তেনেহ'লে নতুন নতুন শিক্ষানুষ্ঠান বহুত গঢ় লৈ উঠিছে বিশেষকৈ ব্যক্তিগত শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পাইছে অৱশ্যে চৰকাৰী শিক্ষানুষ্ঠান কিছু সংকুচিত হোৱাও দেখা পাইছোঁ বিভিন্ন স্কুল মাৰ্জ কৰি মানে দুখন স্কুলক এখনলৈ ৰূপান্তৰ কৰি এনেকৈ স্কুলৰ সংখ্যা চৰকাৰে কমাইছে কিন্তু ব্যক্তি তাৰ তুলনাত ব্যক্তিগত শিক্ষানুষ্ঠানৰ সংখ্যা ভালেখিনি বৃদ্ধি হৈছে আৰু আমাৰ অভিভাৱকসকলৰো এচামে নিজৰ ল'ৰা ছোৱালীক ব্যক্তিগত শিক্ষানুষ্ঠানত নামভৰ্তি কৰাই উপকৃত কৰাইছে কাৰণ যিখিনি আমাৰ চৰকাৰী মানে বিদ্যালয় আছে চৰকাৰী শিক্ষানুষ্ঠান যেনে কলেজ বা হায়াৰ চেকেণ্ডেৰী যিবিলাক স্কুল আছে সেইবিলাকত আসনৰ সংখ্যা এতিয়া সীমাবদ্ধ গতিকে ব্যক্তিগতশিক্ষানুষ্ঠানসমূহ সেইকাৰণে বেছিকৈ গঢ় লৈ উঠিছে আৰু সেইবিলাকত ল'ৰা ছোৱালীৰ সংখ্যা এতিয়া ভালেখিনি বৃদ্ধি হোৱা দেখা গৈছে

মোবাইল ফোন সম্পৰ্কত মোৰ ক'বলগীয়া বহুখিনি আছে মোবাইল ফোন হয় আমাৰ শিক্ষা ব্যৱস্থাটো মোবাইল ফোনৰ ব্যৱহাৰ বিশেষকৈ হাইস্কুলীয়া বা প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীকো যোৱা লকডাউনৰ সময়খিনিত যেতিয়া অনলাইন মানে ক্লাছৰ ব্যৱস্থা হ'ল তেতিয়াৰ পৰাই ল'ৰা ছোৱালীখিনিৰ মোবাইলৰ প্ৰতি বেছি আকৃষ্ট হোৱা দেখা গ'ল আৰু ইয়াৰ যিটো বেয়া ফল সেই বেয়া ফলটো আমি বেছিকৈ দেখিলোঁ মানে ল'ৰা ছোৱালীবিলাকে মোবাইলৰ প্ৰতি আকৃষ্ট বেছি হ'ল ইয়াৰ পৰা উপলব্ধ যিবিলাক কথা তেঁওলোকে জানিবলগীয়া কথাতকৈ নাজানিবলগীয়া কথাৰ প্ৰতি বেছি আকৰ্ষিত হ'ল আৰু মই ভাবোঁ ইয়াৰ যিটো বেড ইমপেক্ট সেইটো বেছিকৈ ল'ৰা ছোৱালীৰ মাজত পৰা দেখিছোঁ আৰু মোবাইল ফোনে যদিও আমাৰ শিক্ষা ব্যৱস্থাত ভালেখিনি অৰিহণা যোগাই অন্যহাতে কিন্তু ইয়াৰ যিটো বেয়া ফল এই বেয়া ফলটোৱে ল'ৰা ছোৱালীখিনিক ধ্বংসৰ মুখলৈ ঠেলি দিওঁ আমি দেখোঁ